হেল্ল' দাদা অঁ মই আপোনাৰ তেলী নগৰৰ পৰা কৈছোঁ অঁ মোক আপোনালোকৰ গুপ্তা ট্ৰেভেল্ছ এজেঞ্চি আছে যে অঁ মই লাষ্ট টাইম আপোনালোকৰ মানে কেবৰ পা মানে আপোনাৰ বুক কৰিছিলোঁ ৰাইড এটা

অঁ মানে সেই আৰু ৰাইডটো মানে মোক অলপ মানে হেৰি ভাল লাগিল তো মানে মোৰ আৰু এটা ৰাইড বুক কৰিব লাগিছিলে

অঁ তাকেই মানে কিন্তু একচুৱেলি দাদা মোৰ মানে হেৰি আছিল যে এই লাষ্ট ৰাইডৰ মানে মানুহজনকে মই যদি পাওঁ তেনেহ'লে ভাল আছিল

মানে ড্ৰাইভাৰজন মানে ছেইম মানে তেওঁৰ অলপ ব্যৱহাৰটো ভাল আছিলে অঁ আৰু তেওঁৰ অঁ তাকে মোৰ আপোনাৰ আপোনাৰ ম পিয়ল নগৰ পৰা আপোনাৰ জ্যোতিনগৰলৈ হেৰি এটা আছিলে অঁ মই আৰু মোৰ ফেমিলী অঁ অঁ আপুনি যদি সেইজনকে মানে বুকিং কৰি দিব পাৰে তেতিয়া আপুনি মোক জনাব চোন অঁ অঁ ঠিক আছে অঁ